আমাৰ যোনখন ইষ্টেডিয়াম ইষ্টেডিয়ামখনত সুবিধা যথেষ্টখিনি সুবিধা আছে কাৰণ তাত গেলেৰী আছে এক নম্বৰ কথা মানুহ বহি পেলাই ধুনীয়াকে মিনিমাম আপোনাৰ ক'ব গ'লে দুহেজাৰ তিনি হেজাৰৰ ওপৰৰ মানুহ তাত ধুনীয়াকে আমোদ লৈ পেলাই আপোনাৰ খেলসমূহ উপভোগ কৰিব পাৰে অকল কি ক্ৰিকেট বুলিয়েই নহয় যিকোনো খেল বিভিন্ন ধৰণৰ খেল তাত পতা হয় বাৰ্ষিক বাৰ্ষিক হিচাপে হওক বা তেনেকে মাজে মাজে পাতি থকা হয় গতিকে তাত কোনো টিকেট কাটিব নেলাগে তেতিয়া মানে আপোনাৰ বিনামূলীয়াভাৱে তেওঁলোকে খেলসমূহ উপভোগ কৰিব পাৰিব দুই তিনি হাজাৰ লোকে সেইখিনি খুব ধুনীয়া এটা ডাঙৰ এটা সুবিধা মানুহৰ কাৰণে আমাৰ ইষ্টেডিয়ামখনত আৰু তাত আপোনাৰ ৱে হেৰি ৰুম আছে ৱেটিং ৰুম আছে আৰু আপোনাৰ নিজ নিজৰ ধৰক প্লেয়াৰবিলাক থাকিব পৰা তেনেকুৱা কোঠা আছে ৰুম আছে আৰু খানা পিনা কৰিব বনাব পৰা ব্যৱস্থা আছে তাৰপিছত আপোনাৰ উৎকৃষ্টমানৰ ধুনীয়া আপোনাৰ বাথৰুম আছে লেট্ৰিন বাথৰুম আছে আৰু তাৰোপৰি প্ৰশিক্ষ প্ৰশিক্ষণৰ কাৰণে তাত যেতিয়া অভ্যাস কৰা যায় অভ্যাসৰ কাৰণে ক্ৰিকেট ক্ৰিকেটৰ কাৰণে এক্সট্ৰা নেট প্ৰেক্টিছটৰ কাৰণে নেট আছে আৰু অন্যান্য খেলসমূহ সমূহত অভ্যাসৰ কাৰণে তাত ধুনীয়াকে তাত ঠাই আছে তাত তেনেকুৱা জেগা আছে প্ৰতিটো খেলৰ কাৰণে ইনড'ৰ খেলৰ কাৰণে ইনড'ৰ আছে ইনড'ৰত ধুনীয়াকে তেওঁলোকে অভ্যাস কৰিব পাৰিব বা তাত খেলিব পাৰিব সেইখিনি সুবিধা ধুনীয়াকে আছে আনকি ইনড'ৰতো আপোনাৰ মানুহ দৰ্শকে চাব পৰাকে তেওঁ তাত সুবিধা আছে তাত তেনেকুৱা গেলেৰী আছে ছিৰি আছে গতিকে এইখিনি ধুনীয়া সুবিধাখিনি থাকাৰ উপৰিও আৰু আপোনাৰ তাত এটা পৰিৱেশটো খুব ধুনীয়া আচলতে গোটেই ওচৰৰ গোটেই পৰিৱেশটো খুব ধুনীয়া আৰু তাৰোপৰিও আপোনাৰ ডে এণ্ড নাইট খেলৰ কাৰণে আপোনাৰ ধুনীয়াকে ভাল লাইট আছে যাতে তাত ডে এণ্ড নাইট খেল খুব ধুনীয়াকে সুন্দৰকে পাতিব পৰা যায় গতিকে তেনেকুৱা লাইট চাইট চব ব্যৱস্থা কৰা হৈ আছে আৰু গ্ৰাউণ্ডখনো খুব ধুনীয়া খুব সুন্দৰকে যোনখিনি কাম মানে কৰ্মচাৰী আছে যোনখিনি মালী আছে তেওঁলোকে খুব ধুনীয়াকে ঘাঁহখিনি মেনন্টেইন কৰি ৰাখে আৰু দীঘল হ'ব নিদিয়ে সমানকৈ গ্ৰাছ কাৰ্পেট হিচাপে তেওঁলোকে খুব ধুনীয়াকে সুন্দৰকে তেওঁলোকে সেইখিনি বজাই ৰাখে গতিকে তাত খেল খেলা ধূলা কৰিবলৈ খুব সুন্দৰ এটা মানে অভিজ্ঞতা পোৱা যায় বুলি ক'ব লাগিব আৰু গতিকে মানে ক'ব গ'লে ইষ্টেডিয়ামখনত আমাৰ অলমষ্ট সকলোখিনি সুবিধাই পোৱা যায় তাত কোনো মানে আপুনি বেয়া কৰিবলগীয়া মন বেয়া কৰিবলগীয়া বা তেনেকুৱা অসুবিধা পাবলগীয়া তেনেকুৱা কোনো আপোনাৰ কাৰণ নাইকীয়া আৰু আমাৰ যোনখন খেলপথাৰ আমাৰ গাঁৱৰ খেলপথাৰ আছে খেলপথাৰখনতো যথেষ্ট আপোনাৰ মাটি আছে মানে যথেষ্ট মানে ডাঙৰ আৰু তাত খালী গেলেৰী চেলেৰী তেনেকুৱা নাই যিহেতু খেলপথাৰ গাঁৱৰ খেলপথাৰততো কোনো তেনেকুৱা ঘপকে গেলেৰী কোনো নবনায় গতিকে সেইটো কিবা গৰ্মেন্টৰ ফালৰ পৰা যদি কিবা ইচ্ছু আহে তেতিয়াহ'লে তেনেকুৱা বনাব পৰা যায় কিন্তু হ'লেও আপোনাৰ ধুনীয়াকে গ্ৰাউণ্ড আছে ফুটবল খেলিব পৰা জেগা আছে পাছ আপোনাৰ ক্ৰিকেট খেলিব পৰা জেগা আছে ক্ৰিকেট খেলিব পৰা ধুনীয়াকে আপোনাৰ পিটছ আছে ফুটবল খেলিব পৰা ধুনীয়াকে গ'ল প'ষ্ট আছে আৰুপৰি ছাইডত আপোনাৰ ভলীবল বাস্কেটবল এইবিলাক খেলিব কাৰণেও বাস্কেটবল এক্সোৱেলি নহয় ভলীবল কাৰণেও জেগা আছে ধুনীয়া ধুনীয়া ধুনীয়া জেগা আছে আমাৰ খুব ধুনীয়া আমাৰ এই জামুগুৰি বুলি কয় তাৰ খেলপথাৰখন খুব ধুনীয়াকে সুন্দৰ ৰূপে একদম ৰুলাৰ চুলাৰ মাৰি প্লেইন কৰি থোৱা আছে খুব ধুনীয়াকে মানে তাত পূৰা আমোদ ল'ব পৰা যায় আৰু ইষ্টেডিয়ামৰ কলা কথাটো ক'লোৱে ইষ্টেডিয়ামততো আৰু কোনো কথাই নাই আৰু তাত মানে বেয়া পাবলগীয়া বা অসুবিধা পাবলগীয়া জেগা বুলি গতিকে খেলপথাৰখন আমাৰ বহুত পুৰণা খেলপথাৰ এইখন এইখন যুগ যুগ ধৰি আমাৰ দেউতাহঁতেও খেলা আমাৰ ককা দেউতাহঁতেও খেলা খেলপথাৰ গতিকে এইখন খেলপথাৰত আমিও এতিয়া খেলি ডাঙৰ হৈছো খুব ধুনীয়াকে সুবিধা আমিও আমিও মানুহ লগাই ধৰক বন চনবিলাক কাটি জংগলবিলাক কাটি পেলাই চাফা তাফা কৰি ৰাখো গতিকে খুব সুন্দৰ এটা পৰিৱেশত আমি খেলবিলাক উপভোগ কৰিবলে পাইছো